হয় জ'মেট' চাৰ্ভিছে কৈছে হয় মই শৰ্মাই কৈছিলোঁ জালুকবাৰীৰ পৰা হয় মই আপোনালোকৰ তাত এটা অৰ্ডাৰ দিছিলোঁ মোৰ যিহেতু ল'ৰাটোৰ ব জন্মদিন আছিলে আজি হয় মই আপোনাৰ প্ৰায় পে'মেণ্টটো কৰিছিলোঁ মই অৰ্ডাৰ দি পেলাই আপোনাৰ মই পাঁচটা বজাত অৰ্ডাৰটো আহি পাবৰ কাৰণে কৈছিলোঁ কিন্তু কি হ'ল তেখেতলোকে এতিয়ালৈকে এতিয়া প্ৰায় চাৰে ছটামান হ'ল অৰ্ডাৰটো এতিয়ালৈকে আহি পোৱা নাই মোৰ তালৈকে হয় মই তেওঁলোকক বাৰে বাৰে কৈছিলোঁ যে পাঁচটামানত মোক লাগিব যিহেতু মোৰ ঘৰত অতিথি আহিব জন্মদিন উপলক্ষে ল'ৰাটোৰ যিহেতু জন্মদিন অতিথিসকল আহিব আৰু সোনকালে যাবগৈ তেওঁলোক পিছত তেওঁলোকে পাঁচটা বজাত কোৱাৰ স্বত্তেও বাৰে বাৰে কোৱাৰ স্বত্তেও তেওঁলোকে নাহিলে পিছত যেতিয়া তেওঁৰ অতিথিসকলক মই ওচৰৰে হোটেল এখনৰ পৰা মই খাদ্যবোৰ আনিবলগীয়া হ'ল নিজে গৈ পেলাই কষ্ট কৰি পেলাই কিন্তু এতিয়া প্ৰায় সাতটামান বাজে এতিয়ালৈকে আহি পোৱা নাই অৰ্ডাৰটো মোৰ আপোনালোকে এতিয়া যদি কিবা পাৰে মোক এটা হয় এটা মোক সমাধান এটা কৰি দিয়ক নহ'লে মোৰ সমস্যা হ'ব কাৰণ যিহেতু মোৰ জন্মদিনত যিটো আজি অভ্যৰ্থনা আছিলে ঘৰত হয় আলহীসকলৰ কাৰণে মই কৰিছিলোঁ ব্যৱস্থা সেইখিনিতো অল মানে ইতিমধ্যে হৈয়ে গৈছে এতিয়া মোকতো বস্তুখিনি নালাগে যিহেতু এতিয়া তাত দেখুৱাইছে মেপটোত দেখুৱাইছে যে প্ৰায় সাতটামানত তেখেত আহি পাব ডেলিভাৰী বয়জন হয় ইমান সময় দেৰি এতিয়া আমাক নালাগে কাৰণ মই ইতিমধ্যে হোটেলৰ পৰা বস্তুখিনি লৈ আহিলোঁ হয় আপোনালোকে চাই লওক যি কৰিব পাৰে মোক টকাখিনি ঘুৰাই দিলেই হ'ব বাকী মই একো নকৰোঁ হয় হয় হ য় নাই মোৰ টকাখিনি প্ৰায় আপোনাৰ একৈছশ টকামান হৈছিলে গোটেইখিনি অৰ্ডাৰ মিলাই পেলাই মই আপোনাৰ চিকেন বিৰিয়ানী কৈছিলোঁ পাঁচ প্লেট আৰু আপোনাৰ মম' আছিলে চাৰি প্লেটমান তাৰপিছত আপোনাৰ হয় ৰোল আছিলে দুটামান আৰু আপুনি হেৰি কৰক আপুনি এইটো কেঞ্চেল কৰি দিয়ক অৰ্ডাৰটো এতিয়া আৰু পে'মেণ্টখিনি মোক ঘূৰাই দিব ৰিফাণ্ড কৰি দিব নহ'লে মোৰ সমস্যা হ'ব কাৰণ ইতিমধ্যে আমি খালোঁৱেই মই ক'লোৱেই আপোনাক ইতিমধ্যে যে আমি গৈ পেলাই লৈ আহিলো হো বেলেগ এখন হোটেলৰ পৰা বস্তুবোৰ লৈ আহিলোঁ আৰু ইতিমধ্যে আলহীসকলে খাই পেলাইয়ো গুচি গ'ল ঘৰা ঘৰি গুচি গ'ল এতিয়া মই বস্তুখিনিতো একো কৰিব নোৱাৰোঁ যিহেতু মই ইতিমধ্যে আমি আহাৰ গ্ৰহণ কৰিলোঁৱেই হয় আপুনি কিবা এটা সমাধান উলিয়াই দিব দেই আৰু আপোনালোকে অনুগ্ৰহ কৰি মোৰ যিটো টকা আছিলে সেই টকাটো ঘুৰাই দিব হয় হয় ঠিক আছে ধন্যবাদ